হেল্ল' অঁ কওকচোন অঁ আছো ঘৰতে অঁ মোৰ দুবিঘামান অকণমান নষ্ট কৰিলে শাক পাচলি অলপ বাৰীৰ শাক পাচলি অলপ নষ্ট হ'ল অঁ কওকচোন হয় হয় অঁ

অঁ অঁ অঁ অঁ হ'ব ওলাব তেতিয়াহ'লে যাওঁ অঁ হয় অঁ ক'ত ব্লকলৈ যাব লাগিব অঁ অঁ অঁ অঁ হ'ব তেতিয়া কেতিয়া অঁ হ'ব ক'ব আপুনি কেতিয়া যায় অঁ অঁ অঁ হ'ব তেতিয়াহ'লে অহা অহা সপ্তাহতে যাম অঁ দুয়োজনে একেলগতে যাম তেতিয়া অঁ অঁ অঁ অঁ হ'ব দিয়ক অঁ অঁ হ'ব দিয়ক অঁ